প্ৰভাৱ পেলাইছে বুলি ক'লে হয় আমি এতিয়া দেখি আহিছোঁ আমাৰ ককা আইতা মা দেউতাহঁতৰ দিনৰে পৰা বিহু বিহু নাচটোৱে আমাৰ চলি আহিছে আৰু এতিয়ালৈ মানে কি হৈছে আমাৰ ঘৰৰ মানে ঘৰৰ ওচৰে পাজৰে মানুহ উঠি আহিছে মানুহবিলাক মাটি লৈ ইয়াতে ঘৰ বনাইছে যেনেকৈ ধৰ ধৰক বঙালী পঞ্জাৱী নেপালী তেনেকৈ মানুহ আহিছে আৰু তেওঁলোকৰ লগত আমি ওচৰ চুবুৰীয়া হিচাবে মিলা মিচা কৰোঁতে তেওঁলোকৰ ঘৰত কিছুমান অনুষ্ঠান পাতে তেওঁলোকৰ ঘৰত যাওঁতে অনুষ্ঠানত যাওঁতে আমি আমাৰ বিহু নৃত্যটো আমি প্ৰদৰ্শন কৰোঁতে তেওঁলোকেই আমাৰ পৰা শিকি অকণমান চেষ্টা কৰিছে তেওঁলোকেও নাচিবৰ কাৰণে বা তেওঁলোকৰতো আমি চেষ্টা কৰিছোঁ সেই তেনেকৈয়ে বস্তুটো মানে মিক্স হৈ যাওঁতে অকণমান বেলেগ হৈ গৈছে সেই তেনে ধৰণে অকণমান প্ৰভাৱ পৰিছে বুলি মই ভাবোঁ আৰু সেয়াই আৰু